তুমি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বা গতিকে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে তুমি কেনে ধৰণৰ প্ৰস্তুতি চলাইছা বা দৈনিক তুমি কিমান ঘণ্টা পঢ়াৰ লগত ব্যস্ত থাকা এই সম্পৰ্কে অকমান ক'বা হয় আমাৰ আগন্তুক উচ্চতৰ মাধ্যমিক পৰীক্ষা আহি আছে মই তাৰ বাবে প্ৰস্তুতি চলাইছোঁ যিমান প্ৰস্তুতি চলাব লাগে সিমান হোৱা নাই যদিও মই যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ দিনটোত প্ৰায় তিনি ঘণ্টাৰ পৰা চাৰি ঘণ্টা মই অধ্যয়ন কৰোঁ তাৰোপৰি স্কুলত পাঠদান কাৰ্যসূচী এতিয়াও চলি আছে পাঠদানৰ পাঠ্যসূচী প্ৰায় শেষ হওঁ হওঁ তথাপিতো অলপ বাকী আছেগৈ তাৰ বাবে এক্সামৰ বাবে ছাৰ বাইদেউসকলেও বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে তাৰোপৰি অঁ লিখাৰ লগতে পঢ়াৰ পঢ়ি পঢ়িও মই প্ৰস্তুতি চলাইছোঁ কিয়নো পঢ়াৰ লগতে লিখাৰ অধ্যয়নটো লাগিব কিয়নো আমি যেতিয়া প্ৰশ্নটো সমাধান কৰিম তেতিয়া কিমান সময়ত আমি সমাধান কৰি শেষ কৰিব পাৰিম তাৰ অঁ প্ৰেক্টিছটো লাগিব সেই কাৰণে পঢ়া পঢ়ি পঢ়াৰ লগতে লিখিও প্ৰেক্টিছটো কৰি আছোঁ আৰু ছাৰ বাইদেউসকলে সেই বিষয়ত আমাক সহযোগিতা আগবঢ়াইছে